অঁ হেল্ল' আইজনী অঁ মই হেৰি মৰিগাঁৱলৈ যাম যাম বুলি ভাবি আছোঁ অঁ বিশাল বোলে নতুনকৈ বিশাল খুলিছে আৰু এখন কি খুলিছে বোলো কলিকতা দোকান তাত যাম বুলি ভাবি আছোঁ ওলাব পাৰিবা নেকি গাড়ীখন আছে মানে ল'ৰাটোৱে স্কুলত যায় যে আৰু মানুহজনৰ অসুখ মই মানে যাবলৈকে সময়ে মিলাব পৰা নাই আৰু অসুবিধা হৈ আছে সেইটো কাৰণে মানে অঁ হ'ব দিয়া বাৰু তেল ভৰাই দিম তুমি তাৰ কাৰণে চিন্তা নকৰিবা তেল এশ টকা ভৰাই দিলওতো হ'ব অঁ হ'ব দিয়া একে গোলা পৰঠা সব খোৱাই দিম অ' আইজনী মোৰ মানে ভাগৱত আহি আছে আকৌ বিহুও আহি আছে ভাওনা এখনো পাতিছে মানে সেইটো কাৰণে মানে বহুত বস্তু কেইটামান লাগতিয়াল হৈ আছে অঁ বজাৰ কৰিম দুইজনী একেলগে যাম হাঁ অঁ আলহী মানে ক'ৰ ভাগৱতৰ ভকত বৈষ্ণৱ আহিব আৰু এনেই এটা দিব লাগিব ভাগৱতত হয় এই তাৰ কাৰণে বজাৰ অকণমান কৰিব লাগিব তাৰপিছত আকৌ অঁ এই নামঘৰতো মানে সত্ৰখন সজাব কাৰণে কিছুমান কাপোৰ কানিও কিনিব লাগে ধুনীয়াকৈ সজাবৰ কাৰণে অঁ হ'ব দিয়া বাৰু মই গৈয়ে পোৱা নাই

অঁ অঁ অঁ এই বহু দিনৰ পৰা যাম যাম বুলি ভাবি আছোঁ মানে যাব পৰা নাই মানুহজন অসুখ যে খোজকাঢ়িব নোৱাৰে মই এৰি যাবই নোৱাৰোঁ তাৰমানে সেইটো কাৰণে ল সৰু ল'ৰাটো মানে গুৱাহাটীৰ পৰা আহি আছে সৰু ল'ৰাটো গুৱাহাটীৰ পৰা আহি আছে মানে তাকে থৈ পেলাই যাম বুলি ভাবিছোঁ আৰু অঁ মই তেতিয়া যাব পাৰিম আৰু মানে আৰু অঁ অঁ অঁ ঠিক আছে হ'ব দিয়া বাৰু মই ভৰাই দিম বাৰু সেইটো কাৰণে তুমি চিন্তা কৰিব নালাগে তাৰপিছত অঁ অঁ অঁ অঁ অঁ অঁ এই তাৰপিছত কলিকতাখনতো যাম আকৌ দেই অঁ তাত সেইখনত কি কি ওলাইনো মইচোন এদিনো গৈয়ে পোৱা নাই এনেই কোৱাচোন কি পায়নো অঁ অঁ অঁ অঁ ঠিক আছে বাৰু অঁ অঁ অঁ অঁ হ'ব দিয়া বাৰু যাম দিয়া হা তুমি সাজু হৈ থাকিবা দেই অঁ কাইলৈ যাম দিয়া

হ'ব দিয়া বাৰু দেই